মই ভাবোঁ নৃত্য সাংস্কৃতিক বিভাজন দূৰ কৰাৰ আৰু মানুহৰ একত্রিত কৰাৰ শক্তি আছে কাৰণ নৃত্যই বহুতো ও ক'ব নলগীয়া ভাষা নৃত্যই নিজৰ গাৰ সমুখেৰে প্ৰস্তুত কৰিবলৈ সক্ষম হয় নৃত্যই চকুৰে হাতেৰে ভৰিৰে কথা ক'ব পাৰে নৃত্যই মুখৰ অংগী ভংগীৰে কথা নোকোৱাকৈ এক্সপ্ৰেশ্যন দি নিজৰ বক্তব্যবোৰ দিব পাৰে নৃত্যই আন এজন মানুহক আন এগৰাকী মানুহৰ ওচৰত আনিবলৈ সক্ষম কৰে নৃত্যই আমাৰ মনত বহুত সৃষ্টি কৰে নৃত্যই আমাৰ সকলোৱে আনন্দিত কৰে